হেল্ল' গগৈ ৰেষ্টুৰেণ্ট হয়নে দাদা আপোনালোকৰ তাত মই এটা ৰাতিপুৱা অৰ্ডাৰ দিছিলোঁ বিৰিয়ানীৰ তাত টাইমটো দেখুৱা মতে আপোনাৰ এক ঘণ্টাৰ ভিতৰত দি থৈ যোৱাৰ কথা আছিল দাদাজনক সোধোঁতে একঘণ্টাত দি থৈ আহিম বুলি কৈছিল এতিয়ালৈকৈ অহা নাই মানে মই বোলো ফোন এটা কৰি সোধোচোন কিমানটো আগবাঢ়িছে অৰ্ডাৰটো আমাৰ মানে কলেজ যাবলগীয়া আছিল মোৰ লগৰ জনীও আহিছে আজি ইয়াত মানে বনোৱা নহ'ল ত' আপোনালোকৰ তাতে অৰ্ডাৰ দিলোঁ খাই মেলি ওলাই যাওঁ বুলি আমাৰ ক্লাছ আছে নটাৰ পৰা ত' সেইকাৰণে অকণ সোনকালে লাগিছিল মানে আপুনি পাৰে যদি অকণ সোনকাল কৰিবচোন অৰ্ডাৰটো কলেজ যাবলৈ নহ'লে দেৰি হৈ যাব ইয়াৰ পৰা ওলাই যাওঁতেও আকৌ টাইম লাগে যে আকৌ অৰ্ডাৰ আহে মানে আমি খাই বৈ ওলাই যাওঁ মানে নহ'লে আমি ক্লাছেই নাপামগৈ ত' আপুনি যিমান পাৰে সোনকাল কৰিব আপোনালোকৰ তাৰপৰা বিৰিয়ানীটো খাই ভাল লাগে সেইকাৰণে তাতে অৰ্ডাৰ দিলোঁ আজি আপুনি পাৰিলে অকণ সোনকাল কৰিব তাকে ক'বলৈ ফোন কৰিছিলোঁ আপুনি যিমান পাৰে সোনকাল কৰিবচোন ঠিক আছে